পানীৰ অভাৱ হ'ব বুলি মই কেতিয়াও আশা কৰা নাছিলো কাৰণ পৃথিৱীত মাটিতকৈ পানীৰ পৰিমাণ বেছি তথাপি আমি পানীৰ পৰিমাণ বেছি যদিও আমি সকলো পানী ব্যৱহাৰ কৰিব নোৱাৰোঁ সেই পানীসমূহ আমাৰ ব্যৱহাৰৰ যোগ্য নহয় আৰু পানীৰ অভাৱৰ লগত মোকাবিলা কৰাতো অতিকৈ কঠিন যিহেতু পানী আমাক সকলো কামতে প্ৰয়োজন হয় খোৱা বোৱা ৰন্ধা বঢ়া কাপোৰ কানি ধোৱা খেতি পথাৰ কল কাৰখানা আমি সকলোতে পানী ব্যৱহাৰ কৰোঁ আৰু এতিয়াৰ পৰিস্থিতিত পানীৰ ইমানেই নাটনি হৈ পৰিছে যে ভৱিষ্যতে আৰু পানীৰ নাটনি হোৱাতো খাটাং সেয়েহে আমি পানী সংৰক্ষণ কৰি ৰাখিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিব লাগিব যেনে আমি বৰষুণৰ পানী এনেই নষ্ট হ'বলৈ নিদি সেই বৰষুণৰ পানীখিনি সংৰক্ষণ কৰিবলৈ পুখুৰী খাল ডেম আদি খান্দি তাত বৰষুণৰ পানীসমূহ সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু প্ৰয়োজন হ'লে সেই পানীখিনি আমি ব্যৱহাৰ কৰিব পাৰিম কল কাৰখানাসমূহত যিমান পানীৰ প্ৰয়োজন সেইখিনি পানীহে ব্যৱহাৰ কৰি পানী অবাবতে নষ্ট কৰিব নালাগে খেতি বাতিত যিমান পানীৰ প্ৰয়োজন সিমানখিনিহে ব্যৱহাৰ কৰিব লাগে গা ধোওঁতে অবাবতে পানী নষ্ট নকৰি যিমানখিনি প্ৰয়োজন সিমানখিনি ব্যৱহাৰ কৰিব লাগে আৰু খেতি বাতিত আমাৰ পানী বহুত ব্যৱহাৰ কৰিবলগীয়া হয় সেয়েহে আমি খেতি বাতিৰ বাবে টিউবেল বা জেনেৰেটৰ আদি বহুৱাই আমি প্ৰয়োজনীয় পানীখিনি ব্যৱহাৰ কৰিব লাগে এনে কৰিলে ভৱিষ্যতে পানীৰ অভাৱ অনাটন দূৰ হ'ব সেয়েহে পানী অবাবতে নষ্ট নকৰি সংৰক্ষণ কৰিবলৈ আমি চেষ্টা কৰিব লাগে